অঁ দাদা মই আপোনালোকৰ এজেঞ্চীৰ পৰা গাড়ী এখন বুক কৰিছিলোঁ কিন্তু মোৰ ঘৰত বিশেষ ৱাইপৰ ৱাইফৰ অসুবিধা হোৱাৰ কাৰণে মই মানে যাব নোৱাৰিম যোৱাটো মানে মই কেঞ্চেল কৰিব বিচাৰিছিলোঁ মই আপোনালোকক পোন্ধৰশ মান টকা এডভাঞ্চ দিয়া আছিলে মানে পইচাটো মানে মোক গুগলপে' যো যোগেদি ঘূৰাই দিয়ক আপোনালোকে বেয়া নেপায় যদি